শিশুসকলৰ ওপৰত টেকনলজিৰ কিছু ক্ষতিকাৰক প্ৰভাৱ দেখা যায় অধিক সময় ধৰি অধিক সময় ধৰি স্ক্ৰীণ চাওতে শিশুসকলৰ চকুৰ সমস্যা মনটো দৃষ্টি আৰু শাৰীৰিক অসুস্থতাৰ সৃষ্টি হ'ব পাৰে অধিক সময় ধৰি বহি থকা সঞ্চা সঞ্চালনৰ অভাৱৰ বাবে স্থুলতা আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যা দেখা দিব পাৰে টেকন'লজি অধিক ব্যৱহাৰৰ ফলত শিশুসকলৰ মানসিক চাপ উদ্বেগ আৰু মনোৰোগ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে তাৰে সাৰ্বজনীন সমাজৰ সৈতে যোগাযোগ কম হ'ব পাৰে আৰু একাকীত্বৰ অনুভৱ জন্ম ল'ব পাৰে টেকন'লজিৰ অধিক ব্যৱহাৰৰ ফলত শিশুসকলৰ নিজৰ সমস্যা দেখা যায় অধিক স্ক্ৰীণ ব্যৱহাৰৰ ফলত শিশুসকলৰ নৃত্যৰ পৰিমাণ হ্ৰাস পায় আৰু পৰিষ্কাৰ নিত্য়ৰ প্ৰাপ্তি কঠিন হয় যাৰ ফলত তেওঁলোকে শাৰীৰিক আৰু মানসিক বিকাশত বিঘ্ন হৈ ঘটিব পাৰে নিজৰ সমস্যাটো শৰীৰৰ বাবে বহুত বেয়া অভ্যস্ততাৰ সমস্যাসমূহো ইয়াৰ অন্য এক ক্ষতিকাৰক প্ৰভাৱ টেকন'লজি ব্যৱহাৰৰ পৰা অধিক সময় বিচ্ছন্য়তা নথকা বা একখণ্ড সময়ত মাত্ৰ স্ক্ৰীণবোৰৰ ওপৰত মনোনিৱেশ কৰাৰ ফলত শিশুসকলৰ আচৰণ আৰু অভ্যস্ততাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে টেকন'লজিৰ ক্ষতিকাৰক প্ৰভাৱসমূহৰ পৰা শিশুসকলক যত্ন লোৱাৰ পৰামৰ্শসমূহ পৰামৰ্শসমূহৰ হৈছে স্ক্ৰীণ টাইমাৰ সীমা ৰখা অৰ্থাৎ শিশুসকলৰ স্ক্ৰীণ টাইমৰ সীমা স্থাপন কৰিব লাগিব চাৰিবছৰ বা তলৰ শিশুৰ বাবে দৈনিক এক ঘণ্টাৰ অধিক স্ক্ৰীণ টাইম নাই বুলি পৰামৰ্শ দিব লাগিব শাৰীৰিক সক্ৰিয়তা আৰু খেলা ধূলা বঢ়াব লাগিব শিশুসকলক পৰ্যাপ্ত শাৰীৰিক সক্ৰিয়তাত উৎসাহিত কৰা কৰাবলৈ চেষ্টা কৰিব লাগিব বাহিৰত খেলাৰ বাবে দৌৰা সময়বোৰ সময়বোৰৰ পৰা স্ক্ৰীণ ব্যৱহাৰ সীমিত কৰিব লাগিব মানসিক বিকাশৰ বাবে অন্যান্য শিক্ষা সম্পৰ্কীয় কাৰ্যকলাপ আমি হাতত ল'ব লাগিব শিশুসকলক পঢ়া আৰু সিজ সৃজনশীলতাৰ বৃদ্ধি কাৰ্যকলাপত উৎসাহ উৎসাহিত কৰিব লাগিব নিজৰ পৰ্যাপ্ততা নিশ্চিত কৰিব লাগিব অৰ্থাৎ শিশুসকলক সঠিক নিজৰ পৰিমাণ প্ৰদান কৰা উচিত স্কিন ব্যৱহাৰ প্ৰতি ৰাতিপুৱা বা সপোনৰ আগতে নিৰ্মিত কৰাৰ পৰামৰ্শ আছে